মোৰ মতে সফল মাছ মাৰিবলৈ যোৱা ভ্ৰমণ এনেকুৱা হয় য'ত অসমৰ দৰে এক অঞ্চলত বাৰিষা পানী হোৱাৰ পিছত আমি দেখা পাওঁ যে অসমৰ প্ৰায় যুৱকচামে একেলগে মাছ কাটিবলৈ যায় এই ভ্ৰমণ অতি মনোৰঞ্জনৰ হয় লগতে তেওঁলোকে জাকৈ খালৈ লৈ মাছ মাৰে সমূহীয়াভাৱে মাছ মাৰে আৰু তেওঁলোকে এই উদযাপন বিশেষকৈ সমূহীয়াভাৱে কৰে য'ত একেলগে তেওঁলোকে মাছ মাৰে একেলগে মাছ মৰাৰ পিছত সেই মাছ ভাগ বিতৰা কৰে আৰু ইজনে সিজনক উৎসাহিত কৰিবলৈ মাছ ধৰাৰ সময়ত তেওঁলোকে একেলগে গান গাই হয় কোনো কোনো ঠাইত গান গাই কোনো ঠাইত শ্লোগান দিয়ে ঠিক সেইদৰে যদি আমি চাওঁ অসমীয়া বিহু নামতো মাছ ধৰাৰ কথা আছে যেনে মাছে মাৰিবলৈ নেযাবি সোণ মাছে মাৰিবলৈ নেযাবি সোণ ঘৰতে থাকিবি আনে দেখিব মাছে মাৰিবলৈ নেযাবি সোণ